আমাৰ গাঁৱতে বিহু ফাংচন আৰু এইবিলাক শংকৰদেৱৰ জন্ম তিথিটোও পতা হয় শংকৰ উৎসৱ আৰু তাত আমি সকলোৱে মানে গাঁৱৰ সকলো ডেকাসকল বুঢ়াসকল চবেই মানে মিলিজুলি অনুষ্ঠানটো চলাবলৈ চাওঁ আৰু ৰাতিপুৱা শোভযাত্ৰা হয় তাত আমি চবেই আমাৰ অসমীয়া সাজপাৰ চাদৰ মেখেলা আৰু চাদৰ মেখেলা আৰু আমাৰ ধৰ্ম বস্ত্ৰ গামোচা চেলেং এইবোৰ লৈ আমি শোভাযাত্ৰা কৰোঁ আৰু কিছুমানে মানে সাংস্কৃতিক ভাবেও কিছুমান যাত্ৰা উলিয়ায় যেনেকেৈ ভাওনা ৰূপত কিবা তেনেকুৱা ধৰণৰে বিহু এইবিলাকৰ ওপৰতে মানে শোভাযাত্ৰাটো হয় আৰু ভাল লাগে বহু মানুহে মানে অংশগ্ৰহণ কৰে তাত নাম হয় খোল তাল এইবোৰ বজায় ভালেই লাগে আৰু বহুতো মানুহেও মানে অংশগ্ৰহণ কৰে কিছুমান দূৰৈত থকা মানুহবোৰো তাৰ তাৰ কাৰণেই আহে ঘৰলৈ সেই অনুষ্ঠানটোৰ বাবেই আৰু বিহু ফাংচনো পতা হয় বিহু ফাংচন আমি চবেই গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে মিলি পাতোঁ আগতে ডাঙৰসকলে মানে এতিয়া এৰি দিছে যিহেতু সৰুবিলাকেই শিকিব লাগিব আগলৈ গৈ সেয়াই আৰু চবে মিলিজুলি কৰোঁ আৰু বিভিন্ন অনুষ্ঠানো পতা হয় যেনে কবিতা কুইজ কিছুমান ঘোষা প্ৰতিযোগিতা হয় আৰু কিছুমান নচাই একক নৃত্য সেইবোৰো হয় তাত ভাল লগে মানে চবেই মিলিজুলি একতাৰে কৰে আৰু বহুতো মানুহে আহি পেলাই অংশগ্ৰহণ কৰে বহুতো মানুহে কিছুমান সহায় সাহাৰ্যও কৰে সাহাৰ্য দিয়ে ভাল লাগে আৰু আমাৰ গাঁৱতে মানে হোৱা গাঁৱতে মানে যোনবিলাক ল'ৰা ছোৱালীয়ে পঢ়া শুনাত ভাল তেওঁলোকে মানে ভাল ৰিজাল্ট কৰিছে তেওঁলোককো মানে উৎসাহ যোগোৱা হয় যাতে আগলৈ তেওঁলোকে এই তেনেদৰে কাম কৰি যায় তেনেদৰে পঢ়া শুনা কৰি নিজৰ গাঁওখনলৈ অঞ্চলটোলৈ যাতে সুনাম কঢ়িয়াই আনিব পাৰে তেনেকুৱা এটা অনুষ্ঠানো পতা আৰু হয় ভাল লগে